মই ৰজনীকান্ত বৰদলৈদেৱৰ মিৰি জীয়ৰী কিতাপখন পঢ়িছোঁ আৰু সেই মিৰি মানে সমাজৰ কথা উল্লেখ কৰা আছে মিৰিৰ সমাজৰ ডেকা আৰু গাভৰু জংকি আৰু পানেই আছিল তাতে তাত সেইখন পঢ়ি এনেকুৱা লাগিছে যেন মানে জাতিৰ মানে সৰু সৰু আৰু ডাঙৰ খেলৰ মানুহ খুব শ্ৰেণীৰ মানুহবিলাকৰ মানে এতিয়াও অকামিলা হৈ থাকে মানে সৰু সৰু সৰু সৰু সৰু শ্ৰেণীৰ মানুহবিলাকে ডাঙৰ শ্ৰেণীৰ লগত মানে উঠা বহা কৰিব নালাগে বা তেওঁলোকত খোৱা বোৱা কৰিব নালাগে তেওঁলোকত সৰু সৰু সৰু মানুহে যদি ডাঙৰ মানুহৰ লগত কথা পাতে বা তেনেকে কিবা হয় তেতিয়াহ'লে বেয়া বুলি কোৱা হয় তেনেকুৱা হ'ব নালাগে মই ভাবোঁ যে সৰু আৰু ডাঙৰ শ্ৰেণীৰ বুলি কোনো কথা নাথাকে আমি সকলো সমান চকু সেই সেই কিতাপখনত তেনেকেই উল্লেখ কৰা হৈছে সৰু আৰু ডাঙৰ শ্ৰেণীৰ কাৰণে তাহাঁতৰ মাক আৰু দেউতাকে মানে দুই দুয়ো দুয়োটাকে ভালপোৱাটো সিহঁতৰ স্বীকৃতি দিয়া নাছিলে আৰু সেইকাৰণে তাহাঁতে পিছত মৃত্যুৰ পথ বাচিবলগীয়া হয় যিহেতু খুবেই দুখদায়ক কাৰণ আজিৰ সমাজতো তেনেকে যদি হয় তেতিয়াহ'লে খুবেই লাজৰ কথা গতিকে তেনেকে হ'ব নালাগে ডাঙৰ শ্ৰেণী আৰু সৰু শ্ৰেণী বুলি কোনো কথা নাই গতিকে তেনেকুৱা হোৱাতো মই নিবিচাৰোঁ তাৰপৰা মানে সেইটো অন্ধবিশ্বাস যাতে আমি আঁতৰাব লাগে মই সেইটোৱে বিচাৰোঁ আৰু কিতাপ মই লাইব্ৰেৰী তেনেকুৱা যোৱা নাই কেতিয়াও